জন্তুবোৰ পৰা উৎপাদন কৰা সামগ্ৰী বুলি ক'লে বিশেষকৈ মাছ মাংস কণী আদিবিলাকেই ধৰা হয় এই গাখীৰ গাখীৰো ইয়াৰ এটা উৎপাদিত সামগ্ৰী গাখীৰ গাখীৰৰ কাৰণে বি বিভিন্ন ধৰণৰ গোৱাল আছে জাৰ্চি পোহে আৰু সেইবিলাক বিক্ৰী কৰে মানুহৰ ঘৰে ঘৰে যদি বিশেষকৈ আমাৰ ইয়াত এৱা গাখীৰ চলা হয় তেনেকৈ প্ৰচেছ কৰা নহয় দৈ খাবলৈ মন গ'লে ঘৰতে ৰখা হয় বা পনীৰ আদিও বনোৱা হয় বজাৰতো বিক্ৰী কৰা হয় তেনেকুৱা আৰু গৰু ফাৰ্মবিলাকত বিশেষকৈ দৈ চৈ লাগিলে অৰ্ডাৰ দি অৰ্ডাৰ লোৱা হয় তেনেকৈয়ে গাখীৰ বজাৰখন যথেষ্ট আছে আৰু বিশেষকৈ মাছ মাংস বুলি ক'লে ঘৰত গৰু ছাগলী কুকুৰা হাঁহ আদি পোহা হয় সেইবিলাকৰ বজাৰো যথেষ্ট ভাল ধৰি লওক ব্ৰইলাৰ আছে ব্ৰইলাৰ ফাৰ্মো আছে তাৰ কাণে মাংস বজাৰত উপলব্ধ ঘৰৰ সামগ্ৰীও বজাৰত পোৱা যায় বা ঘৰত খাবলৈ হ'লে ঘৰতো পায় আৰু বজাৰত বজাৰতো পোৱা যায় মাংসৰ ক্ষেত্ৰত গৰু ছাগলীও ছাগলী গাহৰি ইয়াত বেছি প্ৰচলন হয় সেইবিলাক আচলতে ঘৰত খাবৰ কাৰণে বিশেষকৈ বজাৰৰ পৰাই কিনা হয় কাৰণ যথেষ্ট ডাঙৰ ঘৰততো অকলেই খাব নোৱাৰি গতিকে মাংসৰ বজাৰখনো যথেষ্ট ভালেই গাহৰি মাংসটো বেছি লাভদায়ক বুলি মানুহে কয় আৰু বিশেষকৈ ছাগলীও ছাগলীও যথেষ্ট ভাল বজাৰ আছে মাংসৰ ক্ষেত্ৰত বাকী